পৰ্যটনে কোনো এটা অঞ্চলৰ স্থানীয় সম্প্ৰদায়ক অৰ্থনৈতিকভাৱে বহু ধৰণে সহায় কৰিব পাৰে বুলি মই ভাবোঁ ধৰি ল'লোঁ আমি অসমীয়া সম্প্ৰদায় হয় আমাৰ পৰম্পৰা বিহু এই বিহু ধৰি ল'লোঁ পৰ্যটকসকলে চাবলৈ আহিছিলে চাবলৈ আহোঁতেনে তেওঁলোকে যেতিয়া বিহু আপোনাৰ চুৰিয়া চেলেং টঙালী পেঁপা ঢোল তাল গগনা এইবিলাক দেখিছে তেওঁলোকৰ হয়তো আমাৰ পৰম্পৰাটোৰ লগত তেওঁলোকে মিলাই পেলাই সেই সাজ পোছাকবোৰ কিনিবলৈ মন কৰিছে সেইমতে এখন বিপণি যদি আমাৰ থাকে বা সেই বিপণিৰপৰা তেওঁলোকে কিনাৰ পাছত আমাৰ অৰ্থনৈতিক সবল হয় আৰু ধৰি ল'লোঁ আমাৰ কাষৰে মিচিং সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰো তেনেকৈ থলুৱা খাদ্য আপুং হওক এনেকুৱা কিছুমান মানে দোকান দি পেলাই তেওঁলোকে পৰ্যটকসকলক বিক্ৰী কৰিব পাৰে বা তেওঁলোকৰ থলুৱা যিখিনি খাদ্য সেইখিনি বিক্ৰী কৰিব পাৰে বা তেওঁলোকৰ যিখিনি পৰম্পৰা আপোনাৰ ধৰি ল'লোঁ আলি আই লিগাং বা এনেকুৱা মানে সেইখিনি মানে তেওঁলোকৰ বিহুৰ যিখিনি হেৰি সেইখিনিও তেওঁলোকে পৰ্যটকসকলক মানে সাজ পোছাকখিনি বিক্ৰী কৰিব পাৰে তেনেকুৱা বিপণি থাকিলে আৰু পৰ্যটকসকলৰ সেই সম্প্ৰদায়বিলাকৰ লগত জড়িত হওঁতে তেওঁলোকে যথেষ্টখিনি অনুদানো আগবঢ়ায় এইদৰে সম্প্ৰদায়বিলাক যিমানে মানে পৰম্পৰাবোৰ থাকে সেই পৰম্পৰা লগত জড়িত হ'বলৈ পৰ্যটকসকলে আহোঁতেনেই তেওঁলোকো লাভৱান হয় আৰু আনকো আঁতৰত যেতিয়া তেওঁলোকে নিজৰ জেগালৈ যায় এনেকুৱা কয়গৈ যে আমুক জেগাত এনেকুৱা সম্প্ৰদায়ৰ এনেকুৱা কিছুমান নৃত্য আছে বা এনেকুৱা কিছুমান পৰম্পৰা আছে এইবিলাক ভাল লাগে তেতিয়া তেওঁলোকো যিবিলাকে শুনে তেওঁলোকো আহিবলৈ মন কৰে তেনেদৰে আৰ্থিকভাৱে এটা সম্প্ৰদায় উন্নয়ন হ'ব পাৰে বা সহায় হ'ব পাৰে